আমাৰ এইটো অঞ্চলৰ ৰন্ধা কিছুমান মানে পাৰম্পৰিক খাদ্যৰ বিষয়ে মই ক'বলৈ লৈছো তাৰে ভিতৰত প্ৰথমতে হ'ল প্ৰথমতে কৈছো মই চুঙা চাউলৰ বিষয়ে চুঙা চাউলটো আমি বনাও প্ৰথমতে আমি হাবিলৈ গৈ এডাল বাঁহ কাটি আনি কেঁচা বাঁহ কাটি আনি চুঙাটো বনাই লৈ তাতে প্ৰায় আধা ঘণ্টামান তিয়াই থোৱা বৰা চাউল বৰা চাউলখিনি তাত ভৰাই লৈ ওপৰত খালী চাব লাগে যে চুঙাটোৰ মুখখন ভালদৰে কলপাতৰে মেৰিয়াই কেনে বান্ধিকেনে তোমাৰ জুইত পুৰি লৈ প্ৰায় আধা ঘণ্টামান সময় পুৰিব লাগে আৰু উলিয়াইকেনে জুই পৰা উলিয়াই গাখীৰৰ লগত যদি গৰমে গৰমে পৰিৱেশন কৰা যায় তাৰ সোৱাদটো হৈছে অতুলনীয় আৰু লগতে আৰু কিছুমান আছে এতিয়া মই আপোনালোকক ক'ব লৈছো হাঁহৰ মাংসৰ বিষয়ে হাঁহৰ আৰু কোমোৰা মাংসৰ বিষয়ে ভালদৰে মাংসখিনি ধুই মেলি লৈ যদি আমি এটা এটা কোমোৰা কাটি লওঁ আৰু এটা হাঁহ হয় বৰ ডাঙৰ কোমোৰা হ'লেও বেয়া অলপ মধ্যমীয়া আকাৰৰ এটা কোমোৰা হ'ব লাগে অলপ পিঁয়াজ লৈ ভালদৰে পিঁয়াজখিনি হেৰি কৰি ভাজি তাতে মচলা চছলা দি লৈ মচলা কিন্তু হাঁহৰ মাংসত অলপ মচলা লাগিব ৰঙা জলকীয়া পাউডাৰ জীৰা পাউডাৰ ধনিয়া পাউডাৰ লগতে অলপ মিট মচলা হ'লে ভাল হয় ত' সেইখিনি দি ভালদৰে অলপ লৰাই থাকি ধুনীয়াকৈ আপোনাৰ হাঁহৰ হাঁহটো আপোনাৰ মাংসখিনি প্ৰথম দি হেতাখনেৰে লৰাই থাকিব লাগে লৰাই লৰাই লৰাই লৰাই এনেদৰে প্ৰায় দহ পোন্ধৰ মিনিট দহ মিনিটমান ভজাৰ পিছত তাতে অলপ অলপ পৰিমাণৰ যিমান মাংস থাকে তাৰপৰা প্ৰায় আধা পৰিমাণৰ আলু লগত সংযোগ কৰি আকৌ লৰাই থাকিব লাগে ভালদৰে যেতিয়া লৰাই হয়গৈ তেতিয়াহে আপুনি কাটি থোৱা কোমোৰাখিনি তাতে দি দিয়ক দিকিনে আৰু প্ৰায় দহ পোন্ধৰ মিনিট সময় লৰাই অলপমান গৰম পানী দি ভালদৰে ঢাকন দিকেনে থৈ দিয়ক চাব যাতে বস্তু মাংসখিনি ভালদৰে সিজে তেনেদৰে প্ৰায় পোন্ধৰ মিনিটমান সিজোৱাৰ পিছত আৰু অলপ সময় লৰাইকেনে আপুনি চাব লাগে আৰু চাইকেনে চাই লৈ এইখিনি আপুনি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক ইয়াৰ সোৱাদটো সঁচাকৈ কৈছো বহুত অতুলনীয় সোৱাদ হয় এইখিনিয়ে